সেই মোবাইল গে'মে গোটেই আজি উঠি অহা ল'ৰা ছোৱালী বহুত প্ৰভাৱিত কৰিছে বেয়াকৈ যিসময়ত আগৰ দিনৰ যিখিনি ল'ৰা খেলিবলৈ ওলাই যায় বা আজিকালি মোবাইলতে ব্যস্ত হয় হয়তো তেওঁলোকৰ পঢ়া লিখাও বেয়া হৈ গৈছে গেমিঙত মাইণ্ডটো ফ্ৰেছ নহয় অকল গেমতে লাগি থাকে সেইবোৰ মানে কিছুমান ল'ৰা মানে ল'ৰা ছোৱালী মোবাইলৰ গেমিঙে বহুত বেয়া প্ৰভাৱ পেলাইছে জীৱনত